মই ভ্ৰমণ কৰাৰ কেইটামান কাৰণ আছে মই ভ্ৰমণ কৰি ভাল পাওঁ মানে ঘৰুৱা ব্যস্ততাৰ পৰা আঁতৰি মনোৰঞ্জনৰ বাবে মই ভ্ৰমণ কৰিবলৈ যাওঁ তাৰ ফলত মোৰ মনটো ভাল লাগে মই বিভিন্ন প্ৰকৃতিৰ প্রাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ মই সঘনাই ভ্ৰমণ নকৰোঁ বছৰত এবাৰ বা দুবাৰ কেতিয়াবা যোৱা হয়